অ এই এনে আছোঁ ৰ'বা চাহপানী খালোঁ এতিয়া ভাত বঢ়াম আ লাহেকৈ তুমি পঞ্চায়তলৈ দেখোন বহুত গৰম এতিয়া কেনেকৈ জানো যাবা ইমান ৰ'দ অ' হয় নেকি

অ কিবা হ'ব পাৰে যাব লাগিব দিয়া তেতিয়াহলে যিহেতুকে কাম আছে এতিয়া গৰম হু হু অ কাইলৈতো ৰবিবাৰ আছে অ সোমবাৰে যাওঁ আমি অ বন্ধ থাকিব যিহেতু আমি হেৰি কৰোঁ আমি সোমবাৰলৈ যাওঁ সোমবাৰে হেৰি কৰিবা এঘাৰমান এঘাৰটামান বজাত আমি ঘৰৰ পৰা ওলাই যাওঁ তেতিয়া আৰু মানুহবিলাকো আহি পাব তুমি পিছে আমাৰ ঘৰলৈ আহিবা দুয়ো একেলগে ওলাই যাম ও ঠিক আছে হ'ব দিয়া আহিবা বাৰু ও ও ঠিক আছে